আমাৰ অসমৰ যি জীৱনশৈলী সেই জীৱনশৈলী গঢ়াৰ প্ৰধান অসমীয়া সংস্কৃতি বুলিলে আমি আমাৰ সত্ৰীয়া সংস্কৃতিৰ কথাকে ক'ব পাৰো তথা শ শ শংকৰী ধৰ্ম কথা আমাৰ মনলৈ আহে শংকৰী ধৰ্ম হৈছে আমাৰ হিন্দু ধৰ্মসকলৰ অধীনত গঢ়ি উঠা এক ধৰ্ম যি ধৰ্মই যি ধৰ্মটো আমাৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱে গঢ়ি উঠিছিল গঢ়িছিল এই ধৰ্ম গঢ় দিয়া শ্ৰীমন্ত শংকৰদেৱে অসমৰ প্ৰধান লোকগীত যেনে বৰগীত টোকাৰীগীত হৰিনাম ইত্যাদি ৰচনা কৰিছিল যিবোৰ এতিয়া এতিয়াও আমাৰ নামঘৰ ধৰ্মীয় অনুষ্ঠান যেনে সকাম ইত্যাদি আৰু ধৰ্মীয় ক্ষেত্ৰসমূহত দেখিবলৈ পোৱা যায় শংকৰদেৱ মাধৱদেৱে এই ধৰ্মৰ প্ৰচাৰৰ লগতে তেখেতসকলে বিভিন্ন নাট ভাওনা উদ্ভাৱন কৰিছিল ভাওনা বিভিন্ন এতিয়াও আমাৰ মাজত প্ৰচলিত তাৰোপৰি এওঁলোকে সত্ৰীয়া নৃত্যৰ উদ্ভাৱন কৰিছিল আৰু আজিৰ দিনত বহু নাচৰ প্ৰশিক্ষণত প্ৰশিক্ষণ কেন্দ্ৰত এই সত্ৰীয়া নৃত্য শিকা দেখিবলৈ পোৱা যায় ইয়াৰ উপৰিও আহোমৰ দিনৰ পৰাই বিহু তিৱা সকলৰ যি নৃত্য বড়ো নৃত্য তাৰপিছত কাৰ্বি নৃত্য এই নৃ এইসকলৰ প্ৰমুখ্যে কৰি এই সেই সকলোকে প্ৰমুখ্য কৰি অসমৰ বিভিন্ত প্ৰাণত বিভিন্ত ৰূপে বিভিন্ন ৰূপেৰে অসমীয়া সংস্কৃতিয়ে আমাৰ জীৱনশৈলীক এক যথেষ্ট ৰূপেৰে প্ৰভাৱান্বিত কৰা দেখিবলৈ পোৱা যায় এনেদৰে আমাৰ যি জীৱনশৈলী এই জীৱনশৈলী গঢ় দিয়াত ইতিহাস ধৰ্ম ভাষা আদিয়ে বিভিন্ন ধৰণে গুৰুত্ব লাভ কৰি আহিছে